হয় নমস্কাৰ মই ৰাহুল দেৱনাথে কৈছিলোঁ কওকচোন অঁ হীৰক অঁ অঁ অঁ অঁ অঁ কোৱা অঁ এইখন অঁ ভাল চিনেমা ভাইমন দা অঁ অঁ হয় নেকি অঁ যাব পাৰি মই কাইলৈ ফ্ৰী আছোঁ কাইলৈ হেৰি কৰা

অঁ ঠিক আছে তেতিয়াহ'লে কাইলৈ মই হেৰি এটা কাম কৰোঁ এই চাৰে তিনিটামান অঁ এই সেইখন এখন এই বায়গ্ৰাফি বুলিয়ে ক'ব পাৰি অঁ তাকে তাকে বহুত কয় নহয় চিনাকি অঁ আমাৰ ধনদাও আছে ধনদা সেই হেৰিটো এই চিনেমা হলটো চলাই যে এইটো গোলাঘাটত এইটো ধনদাইটো অঁ অঁ অঁ ধনঞ্জয় দেৱনাথ এই ধনদাৰ লগত বহুত দিনৰ চিনাকি বহুত দিন মানে মোটামুটি এই তেওঁলোকে যেতিয়া ইয়াত অসম ক্লাবত নাটক কৰে আমাৰ এই টোনাও কৰিছিল নহয় ধনদা আদিল আদিলদাহঁতৰ লগত এইটো খুব সম্ভৱ এই এইটি এইটি নাইন মানত হ'ব সেই তেতিয়াই লগ পোৱা

অঁ ভাল ভাল গতিকে অঁ অম্বিকা হলতে চাওঁ তাতে মোৰ এই চিনাকি আছে যদি হেৰি হয় মই আমি দুজন যদি যাওঁ মই ফোন কৰিলে দুটা টিকেট ৰাখি থৈ দিব ভাল টিকেট ৰাখি থৈ দিব বেলেগ আহিলে চাই আহিব অঁ তাকে দুটা বজাৰপৰা পাঁচটা বজাৰ আৰু চাৰে পাঁচটাৰপৰা চাৰে আঠটা নেকি এনেকুৱা ৰাতিপুৱাৰ হেৰিটো নাজানো দেই কিন্তু এই দুটাটোৰ জানো কিন্তু এই গৰমৰ গৰমত এই দুটাত যোৱাতকে আমি পাঁচটাৰপৰা আঠটালৈ চোৱাটো সেইটোৱে বেষ্ট হয়

তেতিয়া মানে প্ৰিয় হয় সেইখিনি সময়ত ধুনীয়াকৈ হেৰিও কৰিব পাৰি ওলাবও পাৰি কাম বন কৰি অঁ অঁ